স্কুলখনৰ নাম দৈগুং বাগিচা উচ্চ মাধ্যমিক বিদ্যালয় লোকেশ্যন মৰঙি উন্নয়নখণ্ড দৈগুং বাগিচা খেলপথাৰ লোকেশ্যন মৰঙী উন্নয়ন খণ্ড মৰঙী মহাবিদ্যালয় লোকেশ্যন মৰঙি উন্নয়ন খণ্ড চেইণ্ট মেৰিজ হাইস্কুল লোকেশ্যন মৰঙি উন্নয়ন খণ্ড মৰঙী ৰাজহ চক্ৰ লোকেশ্যন মৰঙি উন্নয়ন খণ্ড